অ এ বৰডুমছাৰ গোঁহাইনী বাইদেউৰ দোকানত লাগিছেনে

অ অ

অ তিনিখন এনেকৈ কিনিলে মানে

অ অ

অ কাইলৈ নহ'লে আজি গধূলিলৈকে পঠিয়াই দিব অ ঠিক আছে বাৰু